হেল্ল' বি এছ এন এল কাৰ্যালয় হয়নে অঁ মই মেছেজ এটা পাইছোঁ বিলসমূহ লেণ্ডলাইন বিলসমূহ সুচাৰুৰূপে পালন কৰিছোঁ বুলি তথাপিতো মই আকৌ জানিব বিচাৰিছোঁ যে মোৰ বিলসমূহ সুচাৰুৰূপে পালন হৈছেনে তেনেকৈ আমাৰ ওচৰৰ চুবুৰী এঘৰৰ হৈছে দি থকাৰ পিছততো মানে বিলসমূহ আকৌ পুনৰ আহিলে সেইকাৰণে মই আকৌ আপোনালোকৰ যোগেদি জানিব বিচাৰিছোঁ যে মোৰ বিলসমূহ সুচাৰুৰূপে দিয়া হৈছেনে পিছত আকৌ সেই মানুহজনৰ নিচিনাকে মোৰো অধিক বিল আহিব তেতিয়া মোৰ দিবলৈ অসুবিধা হ'ব সেইকাৰণে হয় আপোনালোকে মোক অতি সোনকালে জনাব বুলি আশা থাকিল ধন্যবাদ